হাঁহ কুকুৰা পালন কৰি কিমান ইনকম কৰিব পাৰি তাৰ কিছু নমুনা যদি হাঁহ কুকুৰা পামখনৰ সকলো দিশ ঠিকেই থাকে যদি হাঁহ কুকুৰা পালনৰ সৰুতে হাঁহ কুকুৰা পোৱালিবোৰ মৰি নাযায় প্ৰতিষেধকখিনি ভালকৈ যদি লোৱা হয় মাংস হিচাপে বিক্ৰী কৰিলেও বা কণী হিচাপে বিক্ৰী কৰিলেও যথেষ্ট ইনকম কৰিব পাৰি এটা চমু হিচাপ হাঁহৰ ক্ষেত্ৰত এনেধৰণৰ যদি বেলেগ ক'ৰবাৰ পৰাও হাঁহ পোৱালি এশ আনি লোৱা হয় চাৰি হেজাৰ টকা খৰচ হয় আৰু তাক খুৱাই ডাঙৰ কৰালৈকে আৰু পাঁচ হাজাৰ বা ছয় হাজাৰ টকা খৰচ কৰিব লাগে মুঠ দছ হাজাৰমান টকা বা বাৰ হাজাৰমান টকা হাঁহ ডাঙৰ হোৱালৈকে খৰচ হয় আৰু সেই হাঁহখিনিৰ পৰা ডাঙৰ হ'লে মাংস হিচাপে বিক্ৰী কৰিলে পঞ্চাছ হাজাৰ টকা পাব পাৰি এখন ফাৰ্মত পামত যদি হাঁহ কুকুৰা পালন কৰোঁতে তিনি মাহত বা চাৰি মাহত সেই হাঁহ কুকুৰাখিনি বিক্ৰী কৰি সম্পূৰ্ণ কৰিলে এজন মানুহে চল্লিছ হাজাৰ বা আঠত্ৰিছ হাজাৰ টকা ইনকম কৰিব পাৰে সমন্বয় হিচাপে ৰাখি কুকুৰা পালন হাঁহ পালন বা হাঁহ কুকুৰাৰ লগত মাছ পালন যদি কৰা হয় এজন মানুহে এটা বছৰত ছয় সাত লাখ টকালৈকে ইনকম কৰিব পাৰে সেই অনুপাতে মানুহজন অভিজ্ঞ হ'ব লাগিব ডাক্তৰৰ পৰামৰ্শ লৈ কাম কৰিব লাগিব আৰু নিজেও যথেষ্ট পৰিশ্ৰমী হৈ হাঁহ কুকুৰাখিনিক নিজৰ ল'ৰা ছোৱালীৰ দৰে পালন কৰিব লাগিব নিজৰ ল'ৰা ছোৱালীৰ দৰে পালন কৰাৰ লগতে প্ৰতিষেধক বা যত্নখিনি ভালদৰে ল'লে হাঁহ কুকুৰা পালন কৰি এটা বছৰত এজন মানুহে কেইবাশ হাঁহ বা কুকুৰা পুহি কেইবা লাখো টকা ইনকম কৰিব পাৰে সেই ইনকম কৰাৰ বিষয়ত মোৰ নিজা ইনকমটো এনেধৰণৰ মই হাঁহ পোৱালিটো বাহিৰৰ পৰা আনি তাক ঘৰুৱা খাদ্য খাবলৈ দি ডাঙৰ কৰি তিনিমাহ বা তিনিমাহ পোন্ধৰ দিন চাৰে তিনিমাহ দিন পাৰ হৈ যোৱাৰ পাছত বিক্ৰী মাংস হিচাপে বিক্ৰী কৰোঁ আৰু এটা পোৱালিত মোৰ খৰচ হয় প্ৰায় এশ টকা আৰু মই বিক্ৰী কৰোঁ ডাঙৰ হ'লে পাঁচশ টকা এটা পোৱালিত চাৰিশকৈ লাভ হ'লে এশ হাঁহ মই বিক্ৰী কৰিব পাৰিলে মোৰ চল্লিছ হাজাৰ টকা লাভ হয় ঠিক কুকুৰাৰ ক্ষেত্ৰত কুকুৰাক কণী পৰাৰ পাছত থলুৱা কুকুৰা আছে কণী পৰাৰ পাছত উমনি দি সেই কুকুৰা পোৱালি ওলোৱাৰ দুইমাহৰ পিছত পোৱালি প্ৰায় তিনি সাতশ গ্ৰাম ৱেটৰ হয় সাতশ গ্ৰাম ওজনৰ হয় আৰু সেই সাতশ গ্ৰাম ওজনৰ কুকুৰাটো প্ৰায় তিনিশ টকাত বিক্ৰী কৰিব পাৰি এজনী কুকুৰাৰ পৰা আঠটা দছটা বাৰটা পোন্ধৰটা পোৱালি ওলায় আৰু সিহঁতে দুই মাহত পোৱালি ডাঙৰ কৰি আকৌ সেই কুকুৰাজনীয়ে দুই মাহৰ পাছত কণী পাৰিবলৈ আৰম্ভ কৰে কণী পাৰি বিছ দিনৰ পাছতেই পোৱালি ওলায় উমনি লোৱাৰ পিছত বিছদিনৰ পাছতে পোৱালি ওলায় আকৌ ঠিক তেনেকে দুই মাহৰ পিছত সিহঁতৰ পোৱালি বিক্ৰী কৰিব পৰা হয় আকৌ সেই কুকুৰাজনীৰ তেনেকৈ কণী পাৰিবলৈ আৰম্ভ কৰে এটা কুকুৰা পালনৰ ক্ষেত্ৰত যথেষ্ট ইনকম কৰিব পৰা লাভজনক ব্যৱসায় খেতি এটা কুকুৰা পালনৰ ক্ষেত্ৰত মাত্ৰ প্ৰতিষেধকটো ব্যৱহাৰ কৰিব পাৰিলে বাকীখিনি তেওঁলোকে কুকুৰাই নিজে খাদ্যৰ পৰা ধৰি সকলোখিনি নিজে ব্যৱস্থা কৰি লয় বিজ্ঞানসন্মতভাৱে কুকুৰা পালন বা হাঁহ পালন কৰিলে খাদ্য ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিবলগীয়া হয় আৰু আমাৰ থলুৱাভাৱে কৰা পালন আমি যিটো বিলত হাঁহ চৰিবলৈৈ দিয়া মুকলিকৈ কুকুৰা চৰিবলৈ দিয়া এই ক্ষেত্ৰত প্ৰতিষেধকটো ব্যৱহাৰ কৰাৰ বাহিৰে খাদ্যৰ ক্ষেত্ৰত ইমান খৰচ নকৰিলেও হয় আৰু তেতিয়া ইনকম যথেষ্ট হয় অনুমানত এজন মানুহৰ এক বছৰত যদি দহজনী কুকুৰা মাইকী কুকুৰা ৰাখি খেতি কৰিলে দুই লাখ টকা পৰ্যন্ত ইনকম কৰিব পাৰে গতিকে হাঁহ কুকুৰা পালন কৰিলে অৰ্থনীতি যথেষ্ট সবল কৰিব পাৰি মাত্ৰ প্ৰতিষেধক আৰু প্ৰতিপালনখিনি ভালদৰে কৰিলেই হ'ল